ত্ৰিছ জুলাই দুহেজাৰ পোন্ধৰ আঠ মাৰ্চ দুহেজাৰ পোন্ধৰ তেৰ ডিচেম্বৰ দুহেজাৰ সোতৰ বাইছ আগষ্ট দুহেজাৰ বিছ এক জানুৱাৰী দুহেজাৰ তেইছ